পৰম্পৰাগত অনুস্থানত নৃত্য পৰিবেশন কৰাৰ সময়তমানুহে সাংস্কৃতিক কাপোৰ পৰিধান কৰে সাংস্কৃতিক কাপোৰ পোচাকবোৰ পৰিধান কৰে নৃত্য শিল্পীসকলে আমাৰ অসমত বেছিভাগে বিহু নৃত্য পৰিবেশন কৰে বিহু নৃত্যত ছোৱালীসকলে বা মহিলাসকলে বেছিভাগ মোগাৰ চাদৰ মেখেলা ৰঙা ব্লাউজৰ লগত পিন্ধে কেতিয়াবা ৰিহাৰ লগতো পিন্ধিব পাৰে মোগাৰ মেখেলা ৰিহা চাদৰ ৰঙা ব্লাউজ খোপাত কপৌফুল মাৰিব লাগিব ৰঙা ফুট ল'ব লাগিব গগনা ল'ব লাগিব তাৰপাছত হাতত গামখাৰু পিন্ধিব লাগিব ডিঙিত কাণত জাতিকাণফুলি বা থুৰিয়া পিন্ধিলেও হয় তাৰপিছত ডিঙিত গলপতা ঢোলবিৰি এইবিলাক থাকিব লাগিব